ৰন্ধা কামটো মই কেৱল মাইকী মানুহৰ কাম বুলি নাভাবোঁ মই এইটোহে বিলিভ কৰোঁ যে মাইকী মানুহতকৈ মতা মানুহে বেছি ভাল ৰান্ধে কামৰ সূত্ৰে সব মতা মানুহ মাইকী মানুহেও আজিকালি কাম কৰে বেছিভাগ মতা মানুহে কামৰ সূত্ৰে ঘৰৰ বাহিৰত থাকিবলগীয়া হয় কাৰণে ৰন্ধা বঢ়া কৰিব এলাহ কৰে কিন্তু মোৰ ৰন্ধা কামটো মাইকী মানুহ পুৰুষ মহিলা সকলোৰে এটা সমানে কাম মই মোৰ এখন ৰেষ্টুৰেণ্ট আছে মই তাতে নিজেই আপোনাৰ ৰান্ধো সকলো বস্তুৱেই ৰন্ধা যায় মোৰ ৰেষ্টুৰেণ্টত তাত কোনো লেডিজ কুক নাই আমাৰ যি ষ্টাফ আছে ৰেষ্টুৰেণ্টৰ সকলোবোৰ পুৰুষেই তেওঁলোকে ৰান্ধে মইও ৰান্ধো আৰু ফিডবেকো মানুহে ভালেই দিছে মানুহে সুখী আমাৰ খাদ্যত গতিকে মই কেতিয়াও নাভাবোঁ যে ৰন্ধা কামটো কেৱল মহিলাৰে কাম পুৰুষৰো কাম আজিকালি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত দেখিব পোৱা যায় ভাল ভাল কুকৰ বহুত বহুত দৰমহা দিয়ে অকল ৰান্ধিয়েই তেওঁলোকে বহুত বহুত টকাৰ ইনকম কৰি আছে মাণ্ঠলী গতিকে সেইটো কেতিয়াও হ'ব নোৱাৰে যে ৰন্ধা কামটো কেৱল মহিলাৰে কাম ভাল ৰান্ধিব পাৰিলে আজিকালি মানে বহুত ভাল পইচা ইনকম কৰিব পাৰি ৰন্ধা বঢ়াটো ভাল হ'লে বহুত ভাল ইনকম কৰিব পাৰি সকলো অঞ্চলৰে খোৱা বোৱা প্ৰক্ৰিয়াটো বেলেগ গাঁৱত ধৰক গাঁও অঞ্চলৰ মানুহে বিশেষকে শাক ঢেকীয়া নৰসিংহ কলমৌ মানিমুনি সেইবিলাক বেছি খায় চহৰত সেইবোৰ পাবলৈয়ে নাই চহৰ অঞ্চলত সেইবোৰ মানুহে এয়া মানুহৰ পৰা কিনি কিনি খাবলগীয়া হয় সেইবোৰ খাই

গতিকে ৰন্ধা কামটো কেৱল মহিলাৰ কাম নহয় পুৰুষৰো কাম